জন্মদিন মোৰ বাচ্ছাকেইটাৰ জন্মদিন মই পালন কৰোঁ প্ৰত্যেক বছৰে জন্মদিন সিহঁতৰ বাচ্ছাকেইটাৰ জন্মদিন মই প্ৰত্যেক বছৰে পালোঁ এটাৰ চৌব্বিছ অক্টোবৰ আৰু এটাৰ সোতৰ মাৰ্চ দুয়োটাৰে লগ বন্ধুখিনিৰ উপৰিও মোৰ কিছু লগ বন্ধু মাতি পেলাই মই সিহঁতৰ জন্মদিন উদযাপন কৰোঁ বাকী আমাৰ দিনত জন্মদিনটো আৰু সেনেকুৱা নাছিল বাৰু মায়ে নাম দিছিল নাম ধৰি পেলাই জন্মদিন হেৰি কৰিছিল এতিয়া জন্মদিনতকৈ মই এ বিয়া ধেৰ মোৰ বেছি মনোযোগ থাকে তাৰমানে বিয়াত বিয়া খাই মই খুব ভাল পাওঁ তাতকৈ আৰু ঘৰৰ বিয়া হ'লে আৰু ভাল পাওঁ সৰুতে বাইদেউহঁতৰ বিয়া কেইখন খালোঁ মই কিছু মনত আছে কিছু মনত নাই বিয়া কেইখনত এনজয় কৰিলোঁ বাৰু সৰু বাইদেউৰ বিয়াখনত এনজয় কৰা মনত আছে বাকী বাইদেউহঁতৰ ডাঙৰ কেইটাৰ বিয়া ভালকৈ মনতে নাই এই অলপতে মোৰ ভতিজাটোৰ বিয়াত মই খুবেই এনজয় কৰিলোঁ একদম নাচি বাগি তাৰমানে বহুত এনজয় কৰিলোঁ গান গালোঁ আজিকালি আৰু বিয়াত হালধিও পতা হৈছে নহয় হালধি তাৰপিছত আমাৰ যাত্ৰা বুলি যিটো কয় সেইটো গোটেইখিনি জোৰণ গোটেইখিনি তাৰমানে এই পৰ্ব ইমান ধুনীয়াকৈ পালন কৰিলোঁ খুবেই ভাল লাগিল আৰু বিয়াখনৰ তাৰমানে খুব মনত থাকি গ'ল সাঁচ বহাই গৈছে আৰু বিয়াখনে বিয়াখনত যথেষ্ট এনজয় কৰিছোঁ আৰু